হেল্ল' ছুচিলা শইকীয়া হয়নে অঁ আপোনালোকৰ হোটেল আছে ন অঁ সেইদিনা আপোনালোকৰ হোটেলত সোমাইছিলোঁ আপোনালোকৰ হোটেলৰ মানুহৰ ইমান ব্যৱহাৰ পাতিবোৰ ভাল আৰু চাহকাপ খাই ইমান ভাল লাগিলে অঁ ল'ৰাকিটা ব্যৱহাৰ পাতিও বহুত ভাল পালোঁ দেই অঁ ইমান ধুনীয়া চাহ খোৱালে আৰু এবাৰ যাওঁ যাওঁৱে লাগি আছে অঁ খোৱাটোৱে আচলতে আ ব্যৱহাৰ পাতিবোৰ মানুহৰ ভাল লাগিলে ল'ৰাকেইটাৰ

অঁ আপোনালোকৰ হোটেলতে এনেই চব ৰখা হয়নে কি কি ৰখা হয় বাৰু অঁ অঁ আকৌ যাম বাৰু বাইদেউ

অঁ এয়া আছোঁ আপুনি হোটেলতেনে অঁ অঁ অঁ মই জনাই দিম বাৰু বাকী ভাল আৰু আপোনালোকৰ অঁ ভালেই চাফ চিকুণবোৰ দেখি ভাল লাগিলে আপোনালোকৰ হোটেলৰ হোটেল হ'লে এনেকে চাফ চিকুণকে মানুহক বস্তু দিলে ভাল লাগে আৰু খাই অঁ অঁ অঁ অঁ কি কি মিঠাই আছে বাৰু কি কি মিঠাই ৰাখিছে অঁ অঁ হয় হয়

আপোনালোকৰ সেইফালে টাউনলে ওলাই গ'লে আকৌ সোমাম বাৰু আপোনালোকৰ হোটেলত অঁ অঁ অঁ অঁ নিশ্চয় যাম অঁ বাকী ভাল আৰু ন কাম ঠিকে থাকে চলি আছে অঁ অঁ অঁ ময়ো এই গধুলি সময়ত তাত চাহ খাই আহি মনত পৰি আছে ইমান ব্যৱহাৰ পাতি ভাল ল'ৰাকেইটাৰ অঁ হয় হয় ভাল আকৌ আগবাঢ়ি যাওঁক সিহঁতে অঁ ফোন কৰিম বাৰু নাম্বাৰটো পালোঁ দেখোন ফোন কৰিম অঁ অঁ ভালেই ভালেই ধান খেতি কৰে আমাৰফালে কাটিবলে হৈছে আৰু এতিয়া ও পকিছে অঁ লৈ যাম লৈ যাম বাৰু

হয় হয় মই গ'লে লৈ যাম বাৰু অঁ অঁ অঁ জহাধান কৰোঁ বাৰু আমাৰ জহা বৰা আহু শালি এতিয়া কাটিবলে হৈছে আঘোনত পকিছে আৰু অলপ অলপ অঁ

চাহ কাপলে মনত পৰি থাকে অ অঁ অঁ

সাহস এটা পায় আৰু অঁ ঠিক আছে আকৌ ফোন কৰিম সেইফালে গ'লে দেই হ'ব এতিয়া অ হ'ব হ'ব অঁ অঁ

অঁ অঁ অঁ ঠিক আছে তেন্তে দিয়ক গ'লে সোমাম অঁ অঁ হ'ব দিয়ক